অঁ চাইনী ক'ত ময়ো ইয়াতে ঘৰলে কেতিয়া যাবি

বিয়া বিয়াৰ বিয়ালে অঁ আমি কাপোৰো কিনিব লাগিছিলে নহয় অঁ তেজপুৰতে চিল্ক ভাণ্ডাৰৰ পৰাই ল'ব লাগিছিলে

শাৰী পাৰি কিন্তু এনেকুৱা যদি লেহেংগা চিলাওঁ চিল্কৰ অঁ আমি একেলগে কৰিম হাঁ বজাৰ

কাইলে ছুটি আছে কাইলে ছুটি আছে অঁ কাইলে কিনিম বাৰু একেই আমি একেই কালাৰ ল'ম হাঁ আৰু একেই ডিজাইনতে চিলাব দিম হ'ব কেনেকুৱা কেনেকুৱা ল'বি অলপ লাইট কালাৰ বেলেগ অঁ অঁ ঠিক আছে ব্লু লওঁ অঁ তেনেকুৱাও কৰিব পাৰি

আমি যদি পাট মুগা তেনেকুৱা মিক্স থকা চিলাওঁ ন তেতিয়া ভাল লাগিব আজিকালি নতুন নতুন ষ্টাইলত এনেকে যে চিলাই ন মিক্স থকাকে অঁ তেনেকুৱা

সেইয়াও কিনিব লাগিব তেজপুৰ চিল্ক ভাণ্ডাৰত আমি কমতে পাম চাগে ন বেলেগতকে অকণমান ভাল বুলি শুনিছোঁ অঁ ঠিক ঠাক পাম ভাল হ'ব ভালো লাগিব আৰু মাহঁতলেও কিবা কিবি ল'ব লাগিব নহয়

আমি আমি একেলগে বজাৰ কৰিম দে চবলে ঠিকে আছে লগ পাম বাকী ভাল নে ঠিক আছে বাৰু আমি কালি লগ পাম দে বা বাই